নাগৰিক সকলক সুৰক্ষা দিবলৈ সমাজত শান্তি বজাই ৰাখিবলৈ আইনী ব্যৱস্থা আইনী ব্যৱস্থা খৰতকীয়া কৰা উচিত কাৰণ অপৰাধী বিলাক আইনৰ সুৰুঙায়েদি সাৰি যায় আইনৰ সুৰুঙাৰে সাৰি যায় কাৰণ অপৰাধীবিলাক খুব চতুৰ আমাৰ ইয়াত ভাৰতত মানে আইনৰ ব্যৱস্থাটো বৰ লেহেমীয়া যদি খৰতকীয়া হয় তেতিয়া অপৰাধীবিলাকক কঠোৰ শাস্তি প্ৰদান কৰা হয় তেতিয়া অপৰাধৰ হাৰ কমি যাব কাৰণ আমাৰে ইয়াত ওচৰ চুবুৰীয়াত খুব চোৰ ডকাইত হৈ থাকে কিন্তু পুলিচক টকা পইচা দি এ সাৰি যোৱাৰ চা সাৰি যায় আজি যদি ৰাতি লৈ গৈছে কালি পুৱা পইচা দি উলিয়াই লৈ যায় গতিকে যদি একশ্বনটো খুব ততাতৈয়া কৰি লোৱা হয় তেতিয়াহ'লে অপৰাধীবিলাকে চোৰ ডকাইত বা যিকোনো অপৰাধ কৰাত সাত বাৰ কৰি ভাবিব